মই ভা ভাল পাওঁ বুলি ক'বলৈ হ'লে মই খেলি ভাল পাওঁ ফুৰি ভাল পাওঁ ৰান্ধি ভাল পাওঁ গান শুনি আৰু বিভিন্ন বিষয়ৰ নভেলবিলাক পঢ়ি ভাল পাওঁ অসমীয়াই হওক বা ইংৰাজীয়েই হওক বাৰু বা অন্য অন্য ভাষাত লিখাই হওক অন্য ভাষা বা মানে হিন্দীত লিখা হয়েই সকলোবিলাক কৰি ভাল পাওঁ আৰু মানে মাহটোত বিশেষকৈ ফুৰাৰ ক্ষেত্ৰত মাহটো এবাৰ মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ মোৰ ভাল লাগে যাতে মোৰ মাইণ্ডটো ফ্ৰেচ হৈ আকৌ মই নতুন নতুন উদ্যমেৰে কামটো কৰোঁ বা পঢ়াই হওক বা বেলেগ কামেই হওক মই নতুন উদ্যমেৰে কৰিব পাৰো